হয় নিশ্চয় আমাৰ গাঁৱত নৃত্যশিল্পীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ ক'বলৈ গ'লে মই আমাৰ ইয়াত ওচৰে পাঁজৰে তেনেকুৱা ভাল এখন নৃত্যৰ বিদ্যালয় তেনেকৈ নাই আমি বহুত দূৰলৈ আমি তেনেকৈ নৃত্য আমি শিকিবলৈ আমি যাব লগা হয় আৰু আমাৰ গাঁৱত তেনেকৈ এজন ভাল প্ৰশাসনিক নাই যেনেদৰে আমি নৃত্যশিল্পী এগৰাকী হ'বলৈ আমাৰ যিখিনি আমাক প্ৰয়োজনীয় সেই প্ৰয়োজনীয়খিনি আমি পাবলৈ আজি আমি সক্ষম নাই হোৱা যিহেতু আমাৰ বহুখিনি আমাক নৃত্যৰ লগত যিহেতু আমি জড়িত হৈ থাকিব লাগে আৰু ভাল এগৰাকী প্ৰশাসনিক হোৱাৰ অতি আৱশ্যক আৰু সেই দিশত সম্পূৰ্ণ সা সুবিধা প্ৰশিক্ষণ আদি উপযুক্ত ধৰণে পাইছোঁ বুলি আমি নাভাবোঁ যেতিয়া আমাক সেই সুবিধাখিনি আমি পাম তেতিয়া আমি ভাবিম যে আমাক ধুনীয়াকৈ গাঁৱতে ভালকৈ প্ৰশাসনিক দিব আৰু নিজকে এজন নৃত্যৰ লগত ভাল ব্যক্তি বুলি তেতিয়া আমি ভাবিব পাৰোঁ আৰু যিহেতু আমি নৃত্যৰ লগত অতি জড়িত আৰু খুবেই আমি নৃত্য কৰি ভাল পাওঁ যিহেতু আমি সেই সা সুবিধাখিনি যদি পাওঁ তেতিয়া আমাৰ বহুতখিনি লাভজনক হ'ব